কৃষিৰ বাবে পানীৰ উৎস হৈছে বৰষুণ কিন্তু কেতিয়া বৰষুণৰ কথা বৰষুণ কেতিয়াবা হয় কেতিয়াবা নহয় কোনোবা এটা সময়ত হয় কোনোবা এটা সময়ত নহয় যেনেদৰে যোৱা বছৰ বৰষুণ নাছিলে এই বছৰ অকণমান বৰষুণ দিছে আৰু আৰু সেই বৰষুণৰ পানীৰ পানীখিনিৰ অভাৱ নোহোৱাকৈ অবিৰভাৱে পানী যোগান কৰিবৰ কাৰণে কিছুমান ব্যৱস্থা কৰা হৈছে যেনেদৰে পুখুৰী খন্দা আৰু নৈৰ লগত পানীৰ নৈৰ পৰা পানী পানী যোগান কৰি কৰিবৰ কাৰণে কিছুমান ব্যৱস্থা কৰা হৈছে যেনেদৰে পাম ছেটৰ ব্যৱস্থা কৰা হৈছে আৰু টিউবেলৰ ব্যৱস্থা কৰা হৈছে আৰু পুখুৰী আমাৰ পথাৰৰ ছাইড কিনাৰে কিনাৰে সৰু সৰু পুখুৰী খান্দি তাত পানীৰ পানী যোগান কৰা হৈছে যাতে বৰষুণ নহ'লও সেই তাৰ পৰা পানী পাম ছেটৰ ব্যৱস জৰিয়তে পানী আনি সেই পানীৰ দ্বাৰা কৃষিৰ কৃষিত পানীৰ অভাৱটো যাতে দূৰ হয় তাৰ ব্যৱস্থা কৰা হৈছে মাটিখিনি জলসিঞ্চৰ ব্যৱস্থা এইধৰণে কৰা হৈছে পুখুৰী আগতে ক'লোঁৱে মই পুখুৰী পথাৰৰ ছাইডে ছাইডে মাটি সৰু সৰু পুখুৰী খান্দি তাৰ পৰা জ পাম্প ছেটৰ জৰিয়তে পানী পানী আনি পথাৰত পানী পানীৰ অভাৱটো দূৰ কৰা হৈছে যাৰ কাৰণে এইবাৰ অকণমান পানীৰ আমাৰ অভাৱটো পানী নহ'লও যাতে প পথাৰত যাতে কোনোধৰণৰ পানীৰ অভাৱ নহয় তাৰ কাৰণে সেইবোৰ ব্যৱস্থা কৰা হৈছে আৰু সেইবোৰ সম যাতে কাৰে কাৰেণ্টটো নহ'লেও যাতে কোনোধৰণৰ দিগদাৰ নহয় সেইকাৰণে সৌৰশক্তি ব্যৱস্থা কৰা হৈছে সকলোতে আৰু তাৰ উপৰিও পাম্প ছেট বহোৱা হৈছে এইদৰে জলসিঞ্চন কৰা হৈছে